তেৰ তিনি দুহেজাৰ তিনি ষোল্ল তিনি দুহেজাৰ চাৰি সাতাইছ এঘাৰ দুহেজাৰ চাৰি ছয় দুই দুহেজাৰ ছয় ন দহ দুহেজাৰ তেৰ